হাইস্কুলত পঢ়ি থকা সময়ছোৱাত শৈক্ষিক ভ্ৰমণৰ বাবে আমাক মাজুলীলৈ লৈ গৈছিলে মাজুলীলৈ আমি গৈ বহুত ভাল লাগিলে মাজুলী গোটেই পৃথিৱীৰ ভিতৰতে বৃহত্তম নদীদ্বীপ মাজুলীলৈ আমি লুইত খাবলো হৈ গৈছিলোঁ মাজুলীত আমি প্ৰায় দক্ষিণপাট সত্ৰ আউনিআটী সত্ৰ কমলাবাৰী সত্ৰ চামগুৰি সত্ৰ বেলগুৰি সত্ৰ বেঙেনাআটী সত্ৰ আৰু গড়মূৰ সত্ৰত সোমাইছিলোঁ মাজুলীত থকা সত্ৰসমূহৰ প্ৰত্যেকখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে মাজুলীত বিহু ৰাস পালনাম ভাওনা ইয়াৰ উপৰিও আলি আই লৃগাং বাথৌ পূজা আদি উৎসৱ পালন কৰে মাজুলী সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি মাধৱদেৱৰ সুমধুৰ স্মৃতি বহন কৰে মাজুলীৰ প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষাত জলবায়ুবোৰৰ বিশেষ ভূমিকা আছে মাজুলীত চামগুৰি সত্ৰৰ মুখাশিল্পৰ বাবে বিখ্যাত মুখাশিল্পত কেনেকৈ বনায় আমাক সত্ৰৰ মানুহ দুজনমানে দেখাইছিলে আৰু আমি মুখাবোৰ পিন্ধি চাইছিলোঁ বহুতো ভাল লাগিলে মাজুলী যাত্ৰা তাৰপিছত হাইস্কুল পঢ়ি থাকোঁতে আমাক তেজপুৰ ইউনিভাৰ্চিটিলৈ নিছিলে তেজপুৰ ইউনিভাৰ্চিটিখনো বহুত ডাঙৰ হয় তেজপুৰ ইউনিভাৰ্চিটিখনৰ চাৰিওকাষে লেটেকু গছ ৰোৱা আছে ডিপাৰ্টমেণ্টবোৰ বহুত ভাল তাত আমি বেছি টাইম ৰোৱা নাছিলোঁ প্ৰায় এঘণ্টামান সময় আমি তাত ৰৈছিলোঁ তাৰপিছত আমি বাহিৰে বাহিৰে গুৱাহাটী গৈছিলোঁ গুৱাহাটীৰ কটন ইউনিভাৰ্চিটিলৈ গৈছিলোঁ আৰু তাতো গৈ বহুত বেছি ভাল লাগিলে তাৰপিছত আমি ছাৰহঁতক অনুৰোধ কৰাত আমাক শ্বিলঙলৈ লৈ গৈছিলে শ্বিলঙৰ আমি ডন বস্কো মিউজিয়াম উমিয়াম লেক তাৰপৰা এয়াৰফৰ্চ মিউজিয়াম আদি চাইছিলোঁ তাতো বহুত বেছিয়ে ভাল লাগিলে তাৰপিছত শ্বিলঙৰ পৰা আমি বাহিৰে বাহিৰে লখিমপুৰ আহিলোঁ